আমাৰ অঞ্চলত বহুতো ধৰ্মীয় অনুষ্ঠান উদযাপন কৰা হয় সেইসমূহৰ ভিতৰত বিভিন্ন পূজা পাতল ৰাস পাল নাম বিভিন্ন ধৰণৰ অনুষ্ঠান ইত্যাদিসমূহ পালন কৰা হয় যিহেতু আমাৰ আমাৰ অঞ্চলটো হৈছে মাজুলী মাজুলী পৃথিৱীৰ বৃহত্তম নদীদ্বীপ সেয়েহে মাজুলী যিহেতু এখন সত্ৰ প্ৰধান জিলা সেয়েহে ইয়াত মূৰ্তি পূজা বিশেষকৈ অনুষ্ঠিত কৰা নহয় কিন্তু মূৰ্তি পূজা বিশেষকৈ অনুষ্ঠিত কৰা নহয় যেনে দুৰ্গা পূজা ইয়াত অনুষ্ঠিত কৰা নহয় কিন্তু আমাৰ মা কিন্তু মাজুলীৰ প্ৰধান উৎসৱ হিচাপে ৰাস পাল নাম বিভিন্ন বিভিন্ন হেৰি পূজা পাতলসমূহ নাম সবাহ নামঘৰতসমূহত বিভিন্ন নামসমূহ গোৱা হয় ইয়াত বৰগীত চৰ্চা ইত্যাদিসমূহ কৰা হয় ৰাস লক্ষ্মী পূৰ্ণিমাৰ দিনা মানে আৰম্ভ কৰা হয় আৰু ৰাস গোটেই সমগ্ৰ মাজুলীজুৰী উদযাপন কৰা হয় ৰাসত শ্ৰীকৃষ্ণ সম্পূৰ্ণ কাহিনীতো বাখ্যা কৰা হয় কৃষ্ণই কেনেকৈ জন্ম লাভ কৰিছিলে তেওঁ কেনেদৰে মহাৰাজ কংশক বধ কৰিছিলে ইত্যাদিসমূহ ৰাসত দেখুওৱা হয় মাজুলীৰ ৰাস চাবলৈ বিভিন্ন দেশ বিদেশৰপৰা পৰ্যটক আহে সেই সময়ত মাজুলী এক উলহ মালহ পৰিৱেশে বিৰাজ কৰে সেই সময়ত মাজুলী এক উলহ মালহ পৰিৱেশে বিৰাজ কৰে বিভিন্ন এই ৰাসৰ বিভিন্ন হেৰি বিভিন্ন সময়ত বিভিন্ন বঁটা লাভ কৰিবলৈ সক্ষম হৈছে মাজুলীৰ চামগুৰি সত্ৰ মুখা শিল্পৰ বাবে বিখ্যাত সেই মুখা শিল্পই বিভিন্ন পৰ্যটক আকৰ্ষণ কৰে আৰু এই ৰাসসমূহৰ জৰিয়তে মাজুলী এক পৰ্যন্তৰ ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে তাৰ তদুপৰি মাজুলী এক পাল নাম অনুষ্ঠিত কৰা হয় পাল নাম শ্ৰী শ্ৰী আউনীআটী সত্ৰত উদযাপন কৰা হয় আচলতে পাল ধৰি ধৰি নাম কোৱা হয় সেই পাল নামৰ সময়তে বিভিন্ন ভক্তপ্ৰাণ ৰাজ্যৰ মানুহ মাজুলীলৈ সমাগম ঘটে আৰু মাজুলীলৈ সমাগম ঘটে তেওঁলোকে বিভিন্ন চাকি বন্তি জৰিয়তে তেওঁলোকৰ নিজৰ মনোকামনাসমূহ এই পাল নামৰ জৰিয়তে তেওঁলোকে বিচাৰে এনেদৰে মাজুলীত বিভিন্ন ধৰ্মীয় অনুষ্ঠাসমূহ পালন কৰা হয় যিহেতু মাজুলী এক মানে ধৰ্মীয় উৎস হিচাপে তেওঁলোকে বিভিন্ন উৎসৱ অনুষ্ঠান কৰে তেওঁলোকে বিভিন্ন নামঘৰত ভাদ মাহত তেওঁলোকে বিভিন্ন শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰদ্বাৰা বিৰচিত নামসমূহ কোৱা হয় বিভিন্ন অনুষ্ঠানসমূহ পালন কৰা হয় আৰু এনেদৰে তেওঁলোকে সমাজত ধৰ্মীয় অনুষ্ঠানসমূহ উদযাপন কৰে তদুপৰি তেওঁলোকে ভাদ মাহত বিভিন্ন নাম কীৰ্তনসমূহ চৰ্চা কৰে বিভিন্ন অনুষ্ঠান হয় ইয়াৰ উপৰিও তেনেকৈ বিভিন্ন প্ৰতিযোগিতাসমূহো উদযাপন কৰে তদুপৰি সৰস্বতী পূজা ইয়াত উদযাপন কৰা যিহেতু মাজুলীত মূৰ্তি পূজা নিষিদ্ধ আছে তথাপি বিদ্যালয় মহাবিদ্যালয়সমূহত বিভিন্ন সৰস্বতী পূজা নামৰ জৰিয়তে উদযাপন কৰা হয় বিশ্বকৰ্মাৰ পূজা লক্ষ্মী পূজা আদিসমূহো ঘৰে ঘৰে নহ'বা ৰাজহুৱা অনুষ্ঠানত অনুষ্ঠিত কৰা হয় আৰু এনেদৰে মাজুলীৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানসমূহ উদযাপন কৰা হয় যিহেতু মাজুলীৰ মানে মাজুলী চাবলৈ বিভিন্ন মানে বিদেশী পৰ্যটকৰ আগমন ঘটে সেয়েহে মাজুলীখন এক মানে ধৰ্মীয় কেন্দ্ৰ হিচাপেও কোৱা হয় ইয়াত বিভিন্ন মানে সত্ৰ নাম বিভিন্ন ভক্তৰ আগমন ঘটে আৰু এই সত্ৰসমূহত তেওঁলোকে ভগৱানৰ চৰ্চা অৰ্থাৎ ভগৱানৰ লগত তেওঁলোকে নিজকে বিলীন কৰিবলৈ চেষ্টা কৰে